মিঠাই বুলি ক'লে আমাৰ অসমীয়া মানুহৰ পিঠাই প্ৰধান পিঠা বুলি ক'লে এতিয়া বৰা চাউলৰ পৰা আমি তিলপিঠা বনাওঁ তাৰপাছত নিমখ পিঠা তাৰপাছত চাউলৰ পৰা মালপোৱা আকৌ চুঙা পিঠা তাৰপাছতে ইডলি তাৰপিছতে আকৌ ঘিলা পিঠা কেটলি পিঠা আকৌ লাডু পকা মিঠৈ লসকৰা মুঠি পিঠা ভাত পিঠা এইবিলাক বহুতো পিঠা বনাওঁ তিল পিঠাটো আমি প্ৰথমতে চাউল তিয়াই থৈ পিঠাগুড়ি কৰি খুন্দি তাৰপাছত তিল দি তিল গুড় দি বনাওঁ কিছুমানে আকৌ চেনি নাৰিকল দিও বনায় সকলোৱে বনোৱাৰ ধৰণটো বেলেগ বেলেগ লছকৰা তেনেকৈ আমি চুজি দি পেলাই যিটো বনাওঁ চুজি দি বনোৱাটো চুজি লাড়ু বুলি কওঁ আৰু অকল নাৰিকলেৰে বনোৱাটো নাৰিকল লাড়ু বুলি কওঁ তাৰপিছত মালপোৱা সেই তেনেকৈ পিঠাগুড়ি আৰু গুৰ সানি তাৰ লগত অন্য চফ ইলাচি এইবিলাক দিও বনাব পাৰি তেতিয়া গোন্ধটো ধুনীয়া আহে তাৰপিছত কমলাৰ বাকলিও দি দিব পাৰি তেনেকৈ মালপোৱাটো বনাওঁ তাৰপাছত ভাত পিঠা এতিয়া ভাদ মাহত আমাৰ ভাত পিঠাটো মেইন আমি ভাত পিঠাটো ভাদ মাহত দিয়াতো আমাৰ খোৱাটো মানে এটা পৰম্পৰা অসমীয়া সমাজত ভাত পিঠাৰ লগতে আমি মুঠি পিঠাও খাওঁ মুঠি পিঠাও বনাওঁ লগতে আৰু বাকী এনেকুৱা পকা মিঠৈ পকা মিঠৈটো সেই পিঠাগুড়িৰে তাৰপিছতে চুঙা পিঠা চুঙা পিঠাটো চুঙাত দি পেলাই কৰা হয় চকুৱা চাউলৰ যিটো পিঠা চুঙা পিঠা সেইটো বেছি ভাল হয় খাবলৈ কোমল হয় তাৰপাছত ইয়াৰ পাছতো ইয়াৰ লগতে আমি অন্য ধৰণৰ আৰু পিঠাও বনাব পাৰোঁ যেনেকৈ নাৰিকল আৰু নাৰিকল পিঠাগুড়ি চুজি দি পেলাই তেনেকৈও এটা পিঠা বনাই সৰু সৰু তাৰ পাছতে ইডলিটোৰ কথাটো ক'লোঁৱেই ইডলিটো ভাপত দি বনাই যেনেকৈ কেটলি পিঠাটো আমি নাৰিকল চেনি দি পেলাই বনাওঁ ঘিউ তাৰপিছত তেনেকৈ বনায় আকৌ জেং পিঠা জেং পিঠাটো আমাৰ অসমীয়াৰ এটা অন্যতম পিঠা এনেকুৱা বহু ধৰণৰ পিঠা আছে যিবিলাকৰ কথা কৈ শেষ নহ'ব কৈ থাকিলে ওলাই গৈ থাকিব এই অসমীয়াত আমাৰ বিহুৰ সময়ত এই পিঠাবিলাক বেছিকৈ বনোৱা হয় তথাপিও মাজে মাজে আমি আলহী সুধিবৰ বাবে এইবিলাক পিঠা বনোৱা হয় কিন্তু তথাপিও বিহুত বেছিকৈ এই পিঠা লাড়ুবিলাক আমাৰ অসমীয়া সমাজৰ মানুহবিলাকে কৰা দেখা যায়